প্ৰিয় চাবজেক্ট প্ৰিয় চাবজেক্ট হ'ল মোৰ ছবি মানে আমাৰ স্কুলত থাকোঁতে শনিবাৰে শনিবাৰে ছবি আঁকিব দিয়ে মানে ছবিৰ এটা চাবজেক্ট থাকে যিহেতু আমাৰ ছবিটো মানে লাগে চাবজেক্ট হিচাপে সেইকাৰণে মানে ছবিটো আমাক আঁকিব দিয়ে শনিবাৰে শনিবাৰে এটা ক্লাছ হোৱাৰ পিছত আমাক বাকীখিনি সময় বাৰটালৈকে ছবি আঁকিব দিয়ে আৰু সেইটো দিন মোৰ কাৰণে চবতচে মানে ভাল দিন মই সেইটোৰ কাৰণে ৰখি থাকোঁ আনকি আৰ্টৰ চাৰ আহে আহি কিনে আমাক ছবি শিকাব ছবি মানে মই আঁকি বহুত বেছি ভাল পাওঁ আৰু মানে ছবিটো মানে চব যিকোনো ছবিয়ে মোৰ ভাল লাগে আৰু মানে বেছি ভাগ ৰং কৰা হওঁক ৰং পেঞ্চিলেৰে কৰা হওঁক সেইবিলাক ছবি মোক বেছি বেছি ভাল লাগে আৰু মানে তাৰ কাৰণে মই বহুত বেছি ৰঙো কিনো ছবিৰ কাৰণে ঘৰতো আঁকি থাকোঁ ছবি মানে ভাল লাগে ৰং মিলাই ৰঙৰ লগত মানে আঁকি মানে প্ৰাকৃতিক সৌন্দৰ্য এইবিলাক আঁকি মানে এনেকুৱা চখ ফুল হওঁক সকলো ধৰণৰ মানে ছবি মোৰ ভাল লাগে মানে ছবি দেখিলে হ'ল মানে বহুত বেছি ভাল পাওঁ মানে ধৰক বেৰত ছবি আঁকিও ভাল পাওঁ বা এনেকৈ ৱালতো হওঁক বা ধৰক যেনেকৈ ন'হওঁক মানে কোনোবাই যদি কয় হেৰি ছবি এটা আঁকি দিবি মই সেনেকৈ হওঁক আঁকিয়ে দিওঁ ছবিটো বহুত বেছি ভাল লাগে স্কুলত থাকোঁতে চবতচে প্ৰিয় চাবজেক্ট মোৰ ছবিয়ে আছিল আৰু মোৰ ছবিত ভাল নম্বৰো পাইছিলোঁ ছবিটো মানে এনেকুৱা হয় মনটো ভাল লাগি যায় যদি ছবিটো ভাল হৈ যায় আৰু যেতিয়ালৈকে ছবিটো নিমিলে মোৰ কিবা ভাল নালাগে লাগি নাথাকে যে এনেকুৱা হ'ল ধৰক আমটো যদি আঁকিলো বা আমটো মানে ভালকৈ আমটো নাহিল বা অঁকাত অলপ ভুল হ'ল মানে অশান্তি লাগে যেতিয়া আঁকো মানে তাতে ৰং মিলাই দিওঁ বহুত বেছি ভাল লাগে ছবিটো দেখিবলৈও বহুত ধুনীয়া হয় ছবিখন ভাল হ'লে মনটো বহুত বেছি ভাল হয় ছবি আঁকিব ছবি যদি মানে ভালকৈ আঁকো আখৰো ভাল হয় তাৰপিছত আখৰবিলাকো ভালকৈ মানে ৰং দি কিনে ছবিৰ দৰে কৰিব মানে এনেকুৱা হ'লে মানে ভাল আৰু ছবিখন ছবি ভালে আৰু মোৰ বহুত বেছি বহুত বেছিয়ে ভাল পাওঁ ছবিখন আৰু ছবিৰ বিষয়েনো কি ক'ম ভাল ভাল কলাকাৰ আছে তেওঁলোকে বহুত ধুনীয়া ছবি আঁকে তেওঁলোকৰপৰা অনুকৰণ কৰি ছবিবিলাক আমি চাওঁ আঁকো আৰ্ট পেপাৰত তাতে ৰং বিলাই দিওঁ ভাল ভাল ৰং যোনটো আমাৰ প্ৰিয় ৰং থাকে প্ৰাকৃতিক দৃশ্য তাৰপিছতে বাগিচা হওঁক ঘৰৰ হওঁক গাঁৱৰ দৃশ্য হওঁক চহৰৰ দৃশ্যই হওঁক ছবিত এনেকৈ অংকন কৰি ভাল লাগে ছবি আঁকি বহুত বেছিয়ে ভাল লাগে ছবিখন এতিয়া কেনেকুৱা ধৰক আপুনি ভাবি ল'ব লাগিব মনত ছবিটো অঁকাৰ আগতে যে এনেকুৱা এনেকুৱা হ'ব প্ৰাকৃতিক দৃশ্য পাহাৰখন গছডাল বা গাঁৱৰ পৰিৱেশত ঘৰটো হওঁক বা গৰু ছাগলী পুুখুৰী হাঁহ কুকুৰাৰ গঁৰাল চবখিনি মানে থাকিব লাগিব মানে ভাল লাগে ছবিত ৰং বিলাই তাৰপিছত আকাশৰ ফ'টো তৰা জোন বেলি এইবিলাকৰ ফ'টো ভাল লাগে আৰু ছবি মানে কি ছবি মানে ধৰক সকলো কিছুমান বস্তু ছবিত বেছিভাগ বস্তু ছবিতে আমি বুজাই দিব পাৰোঁ ছবিখন ধুনীয়া হ'লে সকলোবিলাক ভাল লাগি যায় ছবি যেতিয়া ছবি বুলি ক'লে ধৰক যিকোনো ছবি সকলোৱে আঁকিব পাৰে কিন্তু ভাল বেয়াৰ লগত কথা যদি মানে ভালকৈ শিকা হয় ছবিটো ভাল হয় মোৰ ছবিত মোৰ প্ৰিয় চাবজেক্ট আছিল ছবি আৰ্ট সেইকাৰণে মই ছবিটো মই বহুত বেছি ভাল পাওঁ ভাল নম্বৰো আহে আৰু আমাৰ স্কুলত থাকোঁতে ভালকৈ ছবিটো শিকাইও দিছিল আৰু এনেকুৱা ছবিতো বহুতখিনি সুবিধা আছে ছবি যে এটা এজন ভাল যদি আৰ্ট কৰা মানুহ হয় তেন্তে ছবিটো ভাল হয়